মই আপোনালোকৰ এপৰ থ্ৰৌৰে কেব বুক কৰিছিলোঁ কিন্তু কেবখন সময়মতে আহি নাপালে যাৰ কাৰণে মোৰ ট্ৰেইন মিছ হৈ গ'ল তৌ মোক যিখিনি এডভান্স পেমেণ্ট কৰিছিলোঁ সেইখিনি মোক ৰীফাণ্ড কৰি দিয়ক